ৰাতিপুৱা দৌৰাটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী কাৰণ মই সদায় ৰাতিপুৱা ৰাতিপুৱা দৌৰো ৰাতিপুৱা দৌৰিলে মানে স্বাস্থ্যটো ভালে থাকে আৰু ৰাতিপুৱা যিটো বতাহ সেই বতাহটোৰ কাৰণেও মানুহৰ স্বাস্থ্যৰ কাৰণে ভাল কাৰণে সদায় মই ৰাতিপুৱা মিনিমাম পোন্ধৰ মিনিটমান হ'লেও সদায় দৌৰোঁ কাৰণ পোন্ধৰ বিছ মিনিট দৌৰি পেলাই মই আহোঁ আহোঁ আৰু এদিন দৌৰি থাকোতেই মানে মই ভৰিত অকণমান দুখ পালোঁ দুখ পাওঁতে মই তাক আহি ঘৰত ধুনীয়াকৈ ডেটলে ধুলোঁ ধুই তাত কটা মলম আছিলে মলম লগালোঁ অলপ অলপ বিষ অনুভৱ হৈছিলে হ'লতো মান যেনিবা তেওঁ মই দুদিন তিনিদিন তেনেকৈ কৰি থকাৰ ফলত মোৰ অলপ মানে আৰোগ্য হোৱা যেন লাগিছে